হেল্ল' হয় কোনে কৈছিলে হয় হয় মই প্ৰীন্সিপালে কৈছোঁ কওকচোন অ হয় হয়

অ অ

হয় হয়

হয় পাৰিব পাৰিব আমাৰ

আপুনি কাইলৈয়ে গুচি আহক পাৰিলে

হয় হয় ঠিক আছে বাৰু দিয়ক অ

অ অ অ